আমাৰ ইয়াত কাৰ্যক্ষম হৈ থকা ব্যক্তিগত বেংকবোৰ মানে এটা হ'ল এইছ ডি এফ চি আই চি আই চি আই ইয়েছ বেংক এক্সিচ বেংক আৰু কিছুমান প্ৰাইভেট বেংক আছে এইবিলাক ইমান ই নহয় এই বিশেষকে এই এইকেইটা বেংকেই ইয়াত চলি আছে আৰু ইয়াৰ ঋণ যেতিয়া দিয়ে ঋণৰ সূতৰ হাৰটো বেছি আৰু যেতিয়া ঋণ ছেংশ্যন কৰে অনুমোদন কৰে অনুমোদন কিন্তু একেদিনাই হৈ যায় সেই কাৰণে মানুহবিলাকে সুবিধা লৈ আছে ব্যক্তিগত বেংকৰ যেনেকে ধৰক আপুনি স্কুটাৰ কিনিব মটৰ বাইক কিনিব টিভি কিনিব ফ্ৰীজ এটা কিনিব ইভেন আপোনাৰ চোলা পেণ্টটোৰ কাৰণে তেওঁলোকে জোতাৰ কাৰণেও দি দিয়ে একো চিকিউৰিটি দিব নালাগে সেইকাৰণে গাড়ী কিনোতেও এইবিলাক বেংকে দিয়ে কিন্তু মোৰ মতে চৰকাৰী বেংকবোৰ বেছি ভাল কাৰণ তাৰ সূতৰ হাৰটো কম আৰু যিবিলাক ইঞ্চুৰেঞ্চ পলিচি ইঞ্চুৰেঞ্চ কৰাবলৈ হ'লে কিন্তু চৰকাৰী বেংকবিলাকতে বেছি ভাল হ'ব